হয় আমাৰ ওচৰতে একদম ওচৰতে নহয় অকণমান দূৰ অকণমান যাবলগা হয় তাতে বহুত আৰ্টৰ সামগ্ৰী পোৱা দোকান আছে ষ্টেচনাৰী দোকান আছে কিতাপ পেঞ্চিলৰ লগতে আমাৰ আৰ্ট ক্ৰাফটৰ যিবোৰ লাগতীয়াল সামগ্ৰী সেইবোৰ তাতে বেচা যায় বা পোৱা যায় আৰু অকল এখন বুলিয়েই নহয় তেনেকৈ লাইনত দুই তিনিখনমান দোকান আছে বা ওচৰতে হওক বা অকণমান দূৰলৈকে হওক বা টাউনৰ মাজত হওক কিন্তু দোকান পোৱা যায় মই তেনেকে নিয়মীয়া নিয়মীয়াভাৱে তেনেকৈ কিনা নাযায় কিন্তু মাহেকত যদি মই কিবা আৰ্ট এখন কৰোঁ বুলি ভাবোঁ বা কিবা এটা ক্ৰাফ্ট বনাওঁ বুলি ভাবোঁ যিখিনি লাগতীয়াল বস্তু সেইখিনি মই ক্ৰয় কৰি আনো সেইখিনি দি পেলাই মই বস্তুটো তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু আ মই আৰ্ট এণ্ড ক্ৰাফট সৰুৰে পৰাই শিকি আহিছোঁ আৰ্ট মোৰ প্ৰিয় আৰ্ট বুলি ক'লে মই ৱাটাৰ কালাৰ ভাল পাওঁ আৰু ৱাটাৰ কালাৰ মোৰ খুবেই মানে প্ৰিয় বা যিকোনোতে বে ব্যৱহাৰ কৰিব পৰা যায় বা পেষ্টেল অইল পেষ্টেল কালৰটো মোৰ ভাল লাগে তাৰ মাজত ক্ৰাফটৰ মাজত হ'বলে হ'লে মোৰ টেক্সাৰ ৱৰ্কে হওক বা নিডল ৱৰ্কে হওক বা আ ডট পেইণ্টিং হওক বা আপোনাৰ গ্লাছ পেইণ্টিং হওক এমবছ হওক সেই গ্লাছ পেইণ্টিং মোৰ সবতছে আটাইতকৈ প্ৰিয় ক্ৰাফট ৱৰ্ক বুলি ক'ব বিচাৰোঁ কিয়নো তাতে গ্লাছ এখন দিয়ে আৰু তাতে ৱাটাৰ কালাৰ যোনটো গ্লাছ পেইণ্টিং কালাৰ হয় সেইটো কিনিব লগা হয় আৰু সেইটো কিনি পেলাই সেইটো ফ'য়েল পেপাৰ দি পেলাই সেইটো বান্ধি দিওঁ বান্ধি দিয়াৰ পিছত তাতে ফ্ৰেম এটা লগাওঁ তাৰপাছত সেই যোনটো আমি আঁকিবলৈ চেষ্টা কৰিছিলোঁ সেই গোটেইটো ফুটি উঠে আৰু সেইকাৰণে মোৰ সৰুৰ পৰাই সেইটো গ্লাছ পেইণ্টিঙটো মোৰ প্ৰিয় ক্ৰাফট বুলি ক'ব বিচাৰোঁ আৰু ঠিক তেনেদৰে যিখিনি ব্যৱহাৰ হ'ব সামগ্ৰী সেই সামগ্ৰীসমূহ সেই দোকানসমূহৰ পৰা আমি মানে মই বা মোৰ লগৰীয়া হওক তেনেকে মিলি পেলাই বনাওঁ একেলগে নবনালে বেলেগ বেলেগকৈ বনালেও একেলগে গৈ পেলাই বজাৰটো কৰি আনো